শিল্পৰ জৰিয়তে আমাৰ যোন যেনেকৈ সংস্কৃতিটো আছে বিভিন্ন গান বোলছবি আদিবোৰত আমাৰ সংস্কৃতিটো প্ৰকাশ পায় আৰু আমাৰ মানুহবোৰ এই সংস্কৃতিটোৰ জৰিয়তে খাপ খাবলৈ বিশেষ প্ৰকাৰে অনুপ্ৰাণিত কৰে আৰু এই ক্ষেত্ৰত শিল্পীসকলৰ বিশেষ ভূমিকা দেখা যায় তেওঁলোকে এটা পুৰণা সংস্কৃতি আনি যেতিয়া মানুহৰ আগত প্ৰদান কৰে যেতিয়া ৰাইজে এই বস্তুটো ভাল পায় তেতিয়া এটা নতুন সংস্কৃতি এটা দেখা পায় তেতিয়া এই মানুহসকলে খুব এটা তাৰ প্ৰতি প্ৰভাৱাম্বিত হয় আৰু এই সংস্কৃতিটো আকোঁৱালি ল'বলৈ মানুহক আগ্ৰহী হোৱা দেখা যায়